হয় কোনো এখন অজ্ঞাত ঠাইলৈ ফুৰিবলৈ গ'লে বিপদৰ সম্ভাৱনা বা তাৰ বিষয়ে কিবা হ'ব বুলি অকমান ভাৱ আহে যদিও টেকন'ল'জি আজি ইমান আগবাঢ়ি গৈছে আৰু টেকন'ল'জিৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কিবা এপছ ইউজ কৰি গুগল মেপে হ'ল ডিৰেকশ্যনে হ'ল গুগল ইউজ কৰি আমি য'ত যাব পাৰা যোনটো কোণতে যাব পৰা সুবিধা আমাৰ আছে কিন্তু তাও আমাৰ মনলৈ সেই বিপদৰ ভাৱটো এতিয়ালৈকে পুৰাকে যোৱা নাই কাৰণ বিভিন্ন জাগাত বহুত দুৰ্ঘটনা আমি দেখোঁ আৰু কিছুমান পাহাৰৰ ওচৰত গ'লে বা কিছুমান বনৰীয়া জাগাৰ ওচৰত গ'লে আমাৰ নেটৱৰ্কৰ প্ৰব্লেম বহুত হয় তাৰবাবে আমি ভালকে এপছবোৰ ইউজ কৰিব নোৱাৰোঁ আৰু যিহেতু কেতিয়াবা গুগল মেপতো ৰাস্তাবোৰ ভালকে নেদেখাই ডিৰেকশ্যনবিলাক ভুলকে আহে সেইবোৰৰ বাবে আমাৰ নানা ধৰণৰ বিপদৰ সম্ভাৱনা আগৰ পৰাই হয় সেইকাৰণে কতবা গ'লে আমি বহুত চিন্তা ভাৱনা কৰি আগতে ঠাইৰ বিষয়ে ভালকে বুজি আমি তাৰ বিষয়ে ভালকে ক'ত কি আছে সেইবোৰ চাই আমি ক'বালাই যাবলৈ ওলাওঁ তো এতিয়াও অসমলৈ সেইটো প্ৰব্লেম আছে যে কোনোবা অজ্ঞান ঠাইলৈ ফুৰিবলৈ গ'লে আমাৰ বিপদৰ সম্ভাৱনা হয় কেতিয়াবা জীৱ জন্তুৰ আক্ৰমণৰ সম্ভাৱনা তো কেতিয়াবা ৰাস্তা বেয়া তো কেতিয়াবা সেই ৰাস্তাত কল কৰিবলৈও নেটৱৰ্ক নোপোৱা জেগা সেইবোৰৰ বিষয় সেইবোৰৰ বাবেই আমাক বিপদ হ'ব বুলি ভাবোঁ তো আৰু আৰু নেক্সট কুৱেশ্যন যি আছে যে আমাক কোনবালে গ'লে অকলে গ'লে ভাল নে পৰিবাৰৰ লগত যোৱাটো ভাল অৱশ্যে পৰাপক্ষ লৈকে আমাৰ কাৰণে পৰিয়ালৰ গোটেই লগত যোৱাটো ভাল কাৰণ সেইটোৱে অলপ বিপদৰ পৰা আমাক ৰক্ষা কৰিব বুলি যিহেতু মানুহ থাকিব বুলি আমাৰ কিবা হয় যদিও এতিয়া টেকন'ল'জিৰ ক্ষেত্ৰত আগবঢ়াৰ বাবে আমি বহুত জাগালৈ অকলে যাব পাৰোঁ যোনটো আগতে একদমেই নোৱাৰিছিলোঁ আগতে কতবা যাম বুলি ভাবোতেও বহুত কষ্ট হৈছিলে কাৰণ ৰাস্তা ঘাট চিনি নাপাওঁ আৰু ৰাস্তাৰ কণ্ডিশ্যনবিলাকো ইমান ভাল নাছিলে আৰু যিহেতু এই আমাৰ মেপৰ সুবিধাও ইমান ভালকৈ হোৱা নাছিলে এতিয়া লাহে লাহে এইটো প্ৰব্লেম বহুত ঠিক হৈ আছে কিন্তু ঠিক হোৱা মানে এনেকা নহয় যে আমি অকলেই তাতে যাব পাৰিম মানুহে এতিয়াও সেইটোৱে প্ৰিফাৰ কৰে যে পৰিয়ালৰ লগত যোৱাটো ভাল হ'ব নেকি কাৰণ বিভিন্ন ধৰণৰ সমস্যা যোনটো আমি অসমত জুঁজি থকা দেখিছোঁ যেনে ৰাস্তা ঘাটৰ প্ৰব্লেম জীৱ জন্তুৰ প্ৰব্লেম কিছুমান জাগাৰ নেটৱৰ্ক প্ৰব্লেম এইবিলাক বিশেষ বিশেষ প্ৰব্লেমেই আমাক এটা সমস্যা দিয়ে সেইকাৰণে আৰু গাঁৱৰ কিছুমান ভিতৰীয়া জাগাত যাবলৈ তাতে তেনেকা নাথাকে আৰু তাৰ ওপৰত ডকাইত চকাইতৰ প্ৰব্লেমো তেনেককা কিছুমান ভিতৰীয়া জাগাত এইবিলাক প্ৰব্লেমৰ বিষয়ে অকলে যোৱাটো বিপদ বুলি ভাবা যায় আৰু পৰিয়ালৰ লগত যোৱাটো আমাক ইটোৰ পৰা ৰক্ষা কৰিবলৈ বুলিতো ভাবা যায় সেইবিলাক সেই কাৰণ আছে যোনটোৰ কাৰণে আমি ভাবোঁ যে পৰিয়ালৰ লগত যোৱাটো বেছি ভাল হ'ব আৰু অভিয়াছলি এইটো কথা অসমতে নহয় পূৰা ভাৰতবৰ্ষতে সেইটো কথা কিবা কৰিব পাৰি মানে এতিয়াও যিমানৰ টেকন'ল'জিৰ আপগ্ৰেডেশ্যন হ'লেও বহুত কিছুমান আমাৰ ডেভলপিং কাণ্টি যিহেতু বহুত আগবঢ়াবলৈ বাকী আছে টেকন'ল'জিৰ ক্ষেত্ৰতো বহুত আগবঢ়াব আছে আমাক সেইকাৰণে সেইটো চব চাইটো আমি ভাবোঁ যে মতলব এতিয়াও ভয় পূৰাকে গুচি যোৱা নাই যদিও আমি চিটিৰ মাজত থাকোঁ তেনেও আমাৰ বিভিন্ন ধৰণৰ বিপদৰ সম্ভাৱনা থাকে ইভেন এক্সিডেণ্টছ এক্সিডেণ্টছ এক্সিডেণ্টৰো আৰু এটা ডাঙৰ ভয় থাকে যিমান কণ্ডিশ্যন ৰ'ড চোডৰ কণ্ডিশ্যন যেনেকে বেয়া বহুত জাগাত এতিয়াও ভালকে ৰোডৰ কণ্ডিশ্যন ভাল কৰা হোৱা নাই যিহেতু কণ্ডিশ্যনৰ কাৰণেও আৰু নেদেখায় আৰু আমি ক'ত গৈ পাওঁ এইটো আমাৰ ফিক্সকে ক'ব নোৱাৰোঁ ন তো সেইটোৰ বাবেতো এতিয়াও অসমৰ জনসাধাৰণ মানুহবিলাকে ক'তবা গ'লে বিপদত পৰিম বুলি ভাবে সেইকাৰণে এতিয়াও চবেই বিচাৰে যে কেতিয়াবা পিকনিকলৈ গ'লে বা কেতিয়াবা ফুৰিবলৈ গ'লে আৰু অসমত তেনেকা ধুনীয়া ধুনীয়া পাহাৰ গছ গছনি ভিতৰৰ ভিতৰৰ বনৰীয়া এৰিয়া ফুৰিবলৈ নানা জাগা আছে তো তেনেকুৱা জাগালৈ যাওঁতে অকলে যোৱাটো ভাল নহ'ব কাৰণ বনৰ জীৱ জন্তুৰ আক্ৰমণ সেইটোতো আৰু আছেই আৰু লগতে ৰাস্তা ঘাটতো পৰিবাৰৰ যোৱাটো পৰিবাৰৰ লগত যোৱাটোৱে ভাল হ'ব আৰু আৰু এনেকণ ক'ব নোৱাৰি যে বাহিৰৰ পৰা কোনোবা আহিলে আজিলৈকে বিপদজনক ঘটনা ঘটিছে কিন্তু যদিও বিপদজনক ঘটনা ঘটা নাই কিন্তু সেইটো ঘটনা ঘটিবও পাৰে কিছুমান জাগাত বাট এইটো ঘটনা নঘটিবৰ কাৰণে হ'লে সেইটো মানুহটো অলপ লোকেল লেংগুৱেজ জানাতো ভাল হ'ব বা কোনটো জাগাত গৈ আছে লোকেল মানুহৰ লগত কণ্টেক্ট কৰি যোৱাটো ভাল হ'ব তাৰপিছত যদি সিহঁতে অসমলৈ ফুৰিবলৈ আহে নানা বিভিন্ন জীৱ জন্তু চাবলৈ বা নানা পাহাৰ এইফালে কাৰ্বি আংলং হ'ল কাজিৰঙা এইফালে ফুৰিবলৈ আহে তেন্তে গাইড লৈ অহাটো অলপ ভাল হ'ব নহ'লে ঘটনা বোৰ যেতিয়া ঘটিবলৈ থাকে তেন্তে সেইটো কৈ নাহে তো সেইটো কাৰণে কিবা এটা ঘটনাৰ পৰা বাচিবলৈ হ'লে আগতে সেই সমাধান ভালকৈ উলায় সেই বিষয়টোৰ বাবে ভালকৈ জানি আহাটো উচিত যদিও মোৰ জানা মতে তেনেকা কোনো বিপদ হোৱা নাই আজিলৈকে ইমান ডাঙৰ বিপদজনক ঘটনা ঘটা নাই কিন্তু চাই চিন্তি যোনটো জাগা যাব বিচাৰি আছে সেই জাগাৰ বিষয়ে আগতীয়াকৈ জাননী কৰি ৰাস্তা ঘাট ভালকে চাই যে ৰাস্তা আছেনে বা ৰ'ডটো ঠিক হয়নে কেনেকৈ গাড়ী লৈ যাব পাৰি বা চাৰিচকীয়া গাড়ী যোৱা ৰাস্তাটো পৰ্যন্ত আছেনে বা তাতে দুই চকীয়া গাড়ী চলে তো সেই এনেকা ধৰণৰ বিভিন্ন বস্তু যি যি আছে এইবিলাক চব চাই লোৱাটো ভাল আৰু যিমানৰ টেকন'লজি আপগ্ৰেডেশ্যনত আপগ্ৰেডেশ্যন হৈছে বুলি ভাবি যত যাব পাৰিম আমি কোনো মানুহ নোহোৱাকে বুলি ভাবি যে তেনেকে নহ'ব কাৰণ এতিয়াও আমি বুজিব লাগিব যে আমাৰ ইমান হোৱা নাই চব লোকেশ্যনবোৰ গুগল মেপত নাহে বা চব ৰাস্তা ইমান ছেফ নহয় কাৰণ আমাৰ বনৰ মাজত ৰাস্তা বনোৱা আছে জংঘলৰ মাজত ৰাস্তা বনোৱা আছে আৰু কেতিয়া জীৱ জন্তু আহি আক্ৰমণ কৰি দিব সেইবিলাক ঘটনা আমি নিশ্চিত কৰিব নোৱাৰোঁ সেই ঘটনা দুৰ্ঘটনা হৈ যাব ফটকে ঘনা ফটকে ঘটিত হোৱা ঘটনা হ'ব সেইবাবে আগতীয়াকৈ কোনোবা বাহিৰৰ পৰা ফুৰিবলৈ আহে তেন্তে নিজৰ সুৰক্ষাৰ বাবে ভালকে অঁ ভালকে চিন্তি কৰি মানুহ লৈ অহাটো উচিত মই সেইবিলাকে কৈ নিজৰ কথা সামৰিব বিচাৰোঁ